হেল্ল' অঁ মই এইটো হেৰি বাহিৰৰ দেশৰ পৰা আহিছোঁ ফুৰিবলৈ আপোনালোকৰ গাঁৱলৈ আপোনালোকৰ গাঁৱত বাৰু কিবা বিহু চিহু এনেকৈ পাতে নেকি বাৰু অঁ কেনেকৈ কেনেকৈ বিহু পাতে কি কি বিহু আছে তাৰ উপলক্ষে ক'ব নেকি

বহাগ বিহুত বাৰু হুঁচৰি চুচৰি গায় নেকি বিহু চিহু মাৰে নেকি ৰাইজে গাঁৱৰ মানুহে হয়নি অঁ বহাগ বিহুত কেনেকৈ বিহু মাৰে কেনেকৈ কি কি কেনেকৈ কেনেকৈ নাচে কেনেকৈ কেনেকৈ তাৰ বিষয়ে অলপ ক'ব নেকি বাৰু মই নেজানো

তেতিয়াহ'লে তেতিয়াহ'লে চাব লাগিব কেনেকৈ বিহুত উদযাপন কৰে কেনেকৈ কেনেকৈ পাতে কি কৰে আৰু খা খানা কেনেকৈ কি কৰে গাহৰি চাহৰি কিবা কিবি এনেকৈ কিবা কিবি হেৰি কৰে নি

অঁ বিভিন্ন নিচিনা বস্তু ওলিয়াইনে অঁ অঁ অঁ ঠিক আছে বাৰু হ'ব আৰু আহিম বাৰু আহিম বাৰু ঠিক আছে